শংকৰ নগৰ সুন্দৰীদিয়াপট্টী ইছাবৰহাটী শংকৰ নগৰ কঠালগুৰি গড়েবাৰী পুৰণি গড়েবাৰী মিলন নগৰ চাপকাটী মেধিপাৰা খালপাৰা শংকৰ নগৰ পথ সু সুন্দৰীদিয়া পুথি পথ কাইজামাটি